শিশুসকলক ভেকচিন দিয়াটো খুবেই জৰুৰী শিশুসকলক ভেকচিন নিদিলে সময়মতে নিদিলে বহুতো বেমাৰ হোৱাৰ সম্ভাৱনা থাকে সেইকাৰণে নিয়মমতে শিশুসকলক সময়মতে মানে ভেকচিন দিব লাগে নিদিলে হয়তো বহুতো বেমাৰ যেনে খুকুৰিকণা বা বিকলাংগ কিছুমান মাত সোনকালে নুফুটা বা চকুৰ কিবা ডিফেক্ট এনেকুৱা কিছুমান ৰোগ হয় সেইকাৰণে ভেকচিন শিশুসকলক অতি সময়মতে দিব লাগে নাইবা পলিঅ' যি সময়ত পলিঅ' ভেকচিন আহে সেইটো শিশুসকলক দিয়াটো খুবেই জৰুৰী নহয় নহ'লে শিশুসকলৰ হয়তো বহুত বিপদ বিঘিনিৰপৰা মুক্ত হ'ব যদিহে ভেকচিন দিয়াটো দিব দিয়াব নোৱাৰে তেতিয়া হয়তো বিপদ হ'ব সেইকাৰণে আমি শিশুসকলক ভেকচিন সময়মতেই দিব লাগে নহ'লে কিছুমান বিপদে আমাৰ শিশুসকলক প্ৰভাত প্ৰভাৱ পেলাব পাৰে সেইকাৰণে আমি কোনো হেমাহি নকৰি শিশুসকলক যিমান মানে সহায় সহযোগ কৰি সময়মতে আমি বিপদৰপৰা মুক্ত কৰিবলৈ আমি ভেকচিন দিয়াব লাগে অকণো দেৰি নকৰি যেতিয়া দিব লাগে সময়মতেই আমি ভেকচিন দিব লাগে তেতিয়াহে আমাৰ সকলো শিশুসকল বিপদৰপৰা মুক্তি পাব বুলি মই ভাবোঁ